অ' হয় কোনে ক'লা বাৰু অ' ন কোৱাচোন

তুমি যিহেতু মাজুলিৰ বিষয়ে তুমি অধ্যয়ন কৰিব বিচাৰিছা গতিকে মাজুলি বুলি ক'লেতো তোমাৰ সত্ৰকেইখনে আহে নহয় জানো প্ৰথমতে গতিকে মাজুলিতো সত্ৰৰ কাৰণেই তোমাৰ বেছি পৰিচিত গতিকে তুমি সত্ৰকেইখনতো ল'বই লাগিব যিহেতু মাজুলিৰ মানে তুমি নদীদ্বিপটো লৈছা সত্ৰ চাৰিসত্ৰ তুমি ল'বা লগতে লগতে তোমাৰ মাজুলিৰ যিটো ইতিহাস আছে সেইটোতো জানিবাই ছাগে মানে ভালকৈ তুমি ৰিছাৰ্চ কৰিলে তুমি গম পাবা যিটো ইতিহাস আছে সেইটো ল'ব পাৰিবা লগতে তোমাৰ চাৰিসীমাটো যিটো আছে সেইখিনি দৰকাৰ হয় আৰু বিশেষকৈ তাত হয় হয়

হয় হয় অ' নাই ভাল হ'ব তুমি যিমান পাৰা বহলাই তুমি যদি মাজুলিখনৰ বিষয়ে লিখিব পাৰা তেতিয়াটো যথেষ্টই ভাল আৰু সত্ৰকেইখনৰ তোমাৰ আন্তঃগাঠনি বা যিখিনি আছে তোমাৰ সেই গোটেইখিনি বিষয়ে তেতিয়া তুমি লিখিব পাৰা তেতিয়াতো বেছিয়ে ভাল দিয়াচোন গতিকে সেইখিনি মানে তাৰ অন্তৰ্ভুক্ত কৰিবা আৰু মাজুলি মাজুলি মানে যিহেতু সত্ৰ কাৰণেই বা এইখিনি সাংস্কৃতিক সাংস্কৃতিক দিশতেই মাজুলিখন তোমাৰ বেছি আগবঢ়া নহয় জানো কালছাৰেল ক্ষেত্ৰত গতিকে সে সেইকাৰণে তাৰ সেই বস্তুখিনি তুমি তোমাৰ গৱেষণা পত্ৰখনত তুমি মানে কি কৰিবা অন্তৰ্ভুক্ত কৰিবা বুজিলা আন্তঃগাঠনি হয় অ' ইতিহাসৰ কথাখিনিতো লিখিবই লাগিব হয় হয় অ' ভাল হ'ব সামৰণিত সেইখিনি দৰকাৰ হ'ব তুমি কে মানে কেনেকুৱা ধৰণৰ কি কৰিলে ধৰা নিজৰো অকণমান অন্তৰ্ভুক্ত কৰিব পাৰা নিজৰ অনুভৱটোও অন্তৰ্ভুক্ত কৰিব পাৰা কেনেকুৱা হ'লে ভাল হয় বা কি তুমি বিচাৰা কি পৰিৱৰ্তন বিচাৰা সেইসমূহ বুজি পাইছা অ' ঠিক আছে দিয়া